মই আগতে কেও কাৰপিন তেল আৰু এতিয়া নৱৰত্ন তেল ব্যৱহাৰ কৰোঁ যাৰ ফলত মই কেও কাৰপিন ব্যৱহাৰ কৰোঁতে চুলিৰ বিষয়ে বহুত ভালকৈয়ে জানিছিলোঁ আৰু চুলিবিলাক ঘঁহি থাকিলেও যাতে কোনো দিন তেলতেলীয়া নহৈছিল আৰু সদায় মই ভালকৈ ঘঁহিব পাৰিছিলোঁ এইটো আছিল মোৰ বৰ মৰমৰ তেল এতিয়া বৰ্তমান যেতিয়া মোৰ বয়স হ'ল মই নৱৰত্ন ল'বলৈ আৰম্ভ কৰিছোঁ এই নৱৰত্ন তেলটোৰ বহুবিধ গুণ আছে গুণাগুণ আছে এই গুণাগুণবোৰ হ'ল যেনেকুৱা সাধাৰণ পোকে কামোৰা সাধাৰণ বিষ উঠা বা সাধাৰণ মুৰ ঘূৰণি উঠা আদি সকলো সময়তে ব্যৱহাৰ কৰিব পাৰি এই কাৰণে এইটো মোৰ অতি প্ৰিয় ঘঁহণি তেল